বৰ্তমান স্কুলত যি শিক্ষা প্ৰদান হৈ আছে সেই সেইকাৰণে বৰ্তমান প্ৰাইভেট টিউশ্যনৰ হয় প্ৰয়োজন কাৰণ আগতে যেনেকৈ স্কুলত শিক্ষক শিক্ষয়িত্ৰীয়ে যেনেকৈ পাঠদান কৰিছিল এতিয়া ল'ৰা ছোৱালীয়েও বাঢ়াৰ ফলত বিভিন্ন কাৰণতেই হওক তেওঁলোকে সেনেকৈ আগৰ দৰে পাঠদান কৰাত অসুবিধা হয় বা নকৰেও সেইকাৰণে আমাৰ প্ৰাইভেট টিউশ্যনৰ খুবেই প্ৰয়োজনীয় হৈ পৰিছে ল'ৰা ছোৱালীক ভালকৈ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰাইভেট টিউশ্যন নহ'লে ল'ৰা ছোৱালীয়ে ভালকৈ ফলাফল পৰীক্ষাত ফলাফল দেখুৱাব নোৱাৰে যাৰ ফলত আজিকালি স্কুলত ভৰ্তি নোহোৱাৰপৰাই প্ৰাইভেট টিউশ্যন দিব লগা হৈ আছে প্ৰাইভেট টিউশ্যন দিয়াৰ ফলত কিছু লাভো আছে যিবিলাক মানে স্কুলত বিষয় ভালকৈ বুজি নাপায় সেই কথাখিনি প্ৰাইভেট শিক্ষক টিউশ্যন মাষ্টৰে ভালকৈ বুজাই দিয়ে তাৰ ফলত ল'ৰা ছোৱালীয়ে সেইটো বিষয়ৰ প্ৰতি সেই বিষয়ত ভাল ফলাফল দেখুৱাব পাৰে আগৰ আগতকৈ আগতে আগতে মানে প্ৰাইভেট টিউশ্যন নোহোৱাকৈ ল'ৰা ছোৱালীয়ে স্কুল ফলাফল মোটামুটি ভাল কৰিছিলে বৰ্তমান যদি প্ৰাইভেট টিউশ্যন যদি দিয়া নহয় তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে ভালকৈ মানে ফলাফল দেখুৱাব নোৱাৰে সেইকাৰণে প্ৰাইভেট টিউশ্যন বৰ্তমান খুবেই প্ৰয়োজন মাক দেউতাক আৰু এটা লগতে আৰু এটা কথা বহুত ল'ৰা ছোৱালীয়ে এনে হয় যে মাক দেউতাকে শিকাব পাৰিলেও মাক দেউতাকৰ শিকনিখিনি মানে

ঠিক নহয় বুলিও হয়তো কিছুমান ল'ৰা ছোৱালীয়ে ভাবে যে আমাৰ স্কুলত ছাৰে যেনেকৈ দিব বুজাব সেইটোৱে মানে ভাল বুলি ল'ৰা ছোৱালীখিনিয়ে বিশ্বাস কৰে যাৰ ফলত মাক দেউতাক জানা হ'লেও বা শিকাব পৰা হ'লেও ল'ৰা ছোৱালীয়ে ল'ৰা ছোৱালীক মানে প্ৰাইভেট টিউশ্যন দিব লগা হয়

গতিকে নিৰ্দিষ্ট বিষয় কিছুমানত প্ৰাইভেট টিউশ্যন দিয়াৰ ফলত সেই ল'ৰা ছোৱালীয়ে সেই বিষয়ৰ প্ৰতি সেই বিষয়ত ভালকৈ ফলাফল দেখুওৱাত সক্ষম হয় আৰু যদি প্ৰাইভেট টিউশ্যন দিয়া নহয় তেতিয়াহ'লে ভাল ফলাফল দেখুওৱাত ব্যৰ্থ হয় ল'ৰা ছোৱালীয়ে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন

বিষয় বিষয়ত মানে ভালকৈ ৰিজাল্ট কৰাৰ কাৰণে প্ৰাইভেট টিউশ্যন খুবেই প্ৰয়োজন প্ৰাইভেট টিউশ্যনৰ ফলত ল'ৰা ছোৱালীয়ে শিক্ষা জীৱনত সক্ষম হয় বিভিন্ন বিষয়ৰ প্ৰতি ল'ৰা ছোৱালীয়ে ভালকৈ জনাৰ ক্ষেত্ৰত প্ৰাইভেট টিউশ্যন অতিকৈ প্ৰয়োজন যদি প্ৰাইভেট টিউশ্যন নাথাকে তেতিয়াহ'লে সেই বিষয়ৰ প্ৰতি যি জ্ঞান যি জানিব লগা কথা সেইবিলাক প্ৰাইভেট টিউশ্যন অবিহনে সেই ল'ৰা ছোৱালীয়ে সেইখিনি জ্ঞান আহৰণ কৰাত ব্যৰ্থ হয় যাৰ ফলত আমি প্ৰাইভেট টিউশ্যন দিব লগা বাধ্য হৈ পৰিছে

প্ৰাইভেট টিউশ্যনত ল'ৰা ছোৱালীখিনি স্কুলত বা বিদ্যালয়ত যিখিনি কথা ভালকৈ বুজি নাপায় সেইখিনি কথা প্ৰাইভেট টিউশ্যনত টিউশ্যন শিক্ষকে সেই কথাখিনি বা সেই বিষয়ক ভালকৈ বুজাই দিয়াত ল'ৰা ছোৱালীখিনিয়ে সেই বিষয়ত ভাল ফলাফল দেখুৱাৰ দেখুৱাবলৈ সক্ষম হয় গতিকে আজিকালি বৰ্তমান যুগত প্ৰতিযোগিতা এনেকৈ চলিছে সেই প্ৰতিযোগিতাৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীখিনিয়ে প্ৰাইভেট টিউশ্যন অবিহনে এই প্ৰতিযোগিতাত সফল হ'বলৈ প্ৰাইভেট টিউশ্যনৰ অতিকৈ প্ৰয়োজন প্ৰাইভেট টিউশ্যন অবিহনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভাল ফলাফল দেখুওৱাত ল'ৰা ছোৱালী ব্যৰ্থ হোৱা পৰিলক্ষিত হয় আৰু প্ৰাইভেট টিউশ্যনত কিছুমান অভিভাৱকৰ কাৰণে সমস্যাও হয় যিবিলাক অভিভাৱকৰ আৰ্থিকভাৱে যিবিলাক অভিভাৱক আৰ্থিকভাৱে টনকিয়াল নহয় তেওঁলোকৰ প্ৰাইভেট টিউশ্যন দিয়া সমস্যা হৈ পৰে যাৰ ফলত এই কিছুমান ল'ৰা ছোৱালী মানে ভাল ফলাফল দেখুওৱাত ব্যৰ্থ হয় সেয়ে প্ৰাইভেট টিউশ্যন বৰ্তমান সময়ত অতিকৈ প্ৰয়োজন হৈ পৰিছে